অঁ হেল্ল' বাইদেউ এই আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি লৈ আমি পঞ্চাছজনমান ল'ৰা ছোৱালী লৈ মুখা শিল্পৰ এখন তেনেকুৱা ধৰণৰ ঠাইলৈ আমি লৈ যাব ইচ্ছা কৰিছোঁ আপুনি এই বিষয়ে বেছিকৈ জানে গতিকে ক'লৈ নিলে ভাল হ'ব আৰু কেনেধৰণৰ ব্যৱস্থাটো কৰিব পাৰি আপুনি এই এই সম্পৰ্কত নিশ্চয় জানিব কওকচোন ক'লৈ নিলে ভাল হ'ব

বিশেষকৈ ৰাস ৰাসৰ সময়ত এইবিলাক ব্যৱহাৰ কৰে হয় হয় হয় হয় মুখা

হয় আগৰ মুখাখন পিন্ধিব বা আৰু হয় অজাগৰ অজগৰ দেখুৱাবলৈ ৰাক্ষক ৰাক্ষস বকাসুৰ অঁ বকাসুৰ দেখুৱাবলৈ হয় হয় হয় হয় হয়

লৈ যাব পাৰে লৈ যাব লাগিব হয় হয় হয় হয় অঁ তাত আপুনিও যাব লাগিব হয় আমাৰ স্কুলৰপৰা আমি লৈছোঁ পঞ্চাছজমান ল'ৰা ছোৱালী লৈ আৰু তাত আপুনি থাকিব লাগিব বিশেষকৈ আপুনি যিহেতু এই বিষয়ত যথেষ্ট জ্ঞান আছে বা আপুনি জানে এই সম্পৰ্কে বা হয়তো তালৈ গৈয়ো পাইছে আপুনি অঁ গতিকে ক'ত গ'লে ভাল হ'ব কেনেধৰণে আপুনি সেইখিনি ব্যৱস্থা কৰিব লাগিব আপুনি ওলাব লাগিব হয় আমি অহা অহা সোমবাৰে যাম বুলি ভাবিছোঁ চৌবিছ তাৰিখে চৌবিছ ফেব্ৰুৱাৰীতে যাম বুলি ভাবিছোঁ আমি ইয়াৰপৰা যাত্ৰা কৰিম কেনেধৰণে ক'ত যাব লাগিব বা ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব এই সম্পৰ্কে আপোনাৰপৰা দিহা পৰামৰ্শও লাগিব হয় হয় হয় হয় অঁ তাততো আৰু ব্ৰহ্মপুত্ৰৰ অঁ সূতি পাৰ হ'ব লাগিব

হয়

হয় হয় ঠিকে ঠিকে আপুনি ওলাব তেতিয়াহ'লে হয় ঠিক আছে ঠিক আছে ধন্যবাদ হয়